আজিৰ পৰা বহু বছৰ আগতে এটা জেগাৰ পৰা এটা জেগালৈ খবৰ খাতিবিলাক পঠিয়াবলৈ কাৰণে চিঠি পত্ৰৰ ব্যৱহাৰ কৰা হৈছিল কিন্তু আজিকালিৰ যুগত বহুতো সলনি হোৱা দেখা পোৱা দেখা গৈছে আজিকালি লাহে লাহে টেলিফোন ওলাল টেলিফোনৰ পাছত মোবাইল ওলাল গতিকে মোবাইলৰ দ্বাৰা আজিকালি বহুত অতি শীঘ্ৰে সোনকালে এটা জেগাৰ পৰা এটা জেগালৈ খবৰ খাতি পঠিওৱা হয় আৰু আগৰ দিনৰ অৱস্থা এনেকুৱা আছিলে বহু দূৰ দূৰ কমেও বিছ ত্ৰিছ কিলোমিটাৰমান মানুহবিলাকে খোজকাঢ়িয়ে অহা যোৱা কৰিছিলে তাৰ পিছতে নদীৰ পথ তেতিয়া আছিলে নদীত নাও দি পেলাই মানে পানী দি মানে অহা যোৱা কৰিছিলে পানীৰ ওপৰেদি কিন্তু আজিকালি যানবাহনবিলাক ওলাই গ'ল গতিকে যানবাহনৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ যোৱা হয় তাৰ বাহিৰেও বহুতো ধৰণৰ পৰিৱৰ্তন হৈছে আগৰ দিনতে চাকিৰ পোহৰত লেমৰ পোহৰতে ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিছিলে আজিকালিতো তেনেকুৱা নায়েই চব লাইটৰ চিষ্টেম আহি গ'ল আজিকালি লাইট ব্যৱহাৰ কৰে তেনেকৈ বহুতো ধৰণৰ প্ৰযুক্তিৰ পৰিৱৰ্তন হৈছে আৰু এই প্ৰযুক্তিৰ পৰিৱৰ্তনৰ দ্বাৰা আগতে মানুহবিলাকে যিবিলাক কাম বহুত সময় ধৰি কৰিবলগা হৈছিলে আজিকালি বহুত সোনকালে কৰিব পৰা কৰিছে আজিকালি আগতে ধৰক কিছুমান কাম কৰোঁতে কমেও বহুতো মানুহৰ দৰকাৰ হয় এঠাইৰ পৰা আন ঠাইলৈ সিহঁতৰ এটা ওজন বস্তু কিবা বস্তু কিন্তু আজিকালি বহুত তেনেকে ওজন বস্তু কঢ়িওৱা গাড়ী আছে ডাম্পাৰ চাম্পাৰ আছে তেনেকুৱা সেইবিলাক বস্তু ব্যৱহাৰ কৰি বহুতো কম সময় অপচয় কৰি পেলাই কামবোৰ কৰা হয় গতিকে বহুতো পৰিৱৰ্তন হৈছে তাৰ বাহিৰেও খেতি পথাৰতো আজিকালি প্ৰযুক্তি বিজ্ঞান অহা দেখা গৈছে ট্ৰেক্টৰ আহি গ'ল আগৰ দিনৰ গৰুৱে হাল বায় কেহেচি মান মাটিহে হাল বোৱা হৈছিলে আজিকালিতো নহয় আজিকালি বহুত হাল বোৱা হয় এখন ট্ৰেক্টৰে যিমান এদিনত কমেও দহ বিছবিঘা মাটি চহোৱা হৈ যায় ঠিক তেনেকে ধান ৰোৱা মেচিন আহিছে চ' মেচিনে আজিকালি ধান ৰোৱে তাৰ পাছত আগতে ৰোৱনীয়ে এবিঘা মাটিৰ ধান ৰুওতে বহুত টাইম লাগিছিলে তেনেকৈ মৰণা মৰা চিষ্টেমটো আগতে গৰুৰে মৰণা মৰা হৈছিলে কিন্তু আজিকালি গৰু নহয় মেচিনেৰে মৰণা মৰা হয় বহুত সোনকালে হৈ যায় কিন্তু কিছুমান সফলো হৈছে কিছুমানৰ ক্ষেত্ৰতে তাৰ পৰা

অসুবিধাৰ সন্মুখীন হ'ব লগা অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় আজিকালি আগৰ দিনতে গৰুৱে হাল বাই মাটিডোখৰ যিমান ভালকৈ চহোৱা হৈছিলে কিন্তু আজিকালি সেই ট্ৰেক্টৰে সিমান ভালকৈ চহাব নোৱাৰে যাৰ ফলত খেতিৰ বহুতো ধৰণৰ প্ৰভাৱ পৰে ভাল খেতি হোৱাত ঠিক তেনেকৈ মৰণা মাৰোঁতে আগতে গৰুৱে হয় টাইম বহুত লৈছিলে কিন্তু বহুত টাইম লাগিলেও গোটেই মৰণা মাৰোঁতে যিমান ধান সৰিছিলে কিন্তু আজিকালি তেনেকৈ মেচিনত ধান থাকি যায় ৰৈ যায় গতিকে ইমান সুবিধা হৈছে যদিও কিছুমান ক্ষেত্ৰত বহুতো অসুবিধা হোৱা দেখা গৈছে আৰু প্ৰযুক্তিবিদ্যাৰ ফলত কিছুমান অসুবিধা হৈছে কি আজিকালি চবতে নেটৱৰ্কৰ ওৱাৰ চোৱাৰবিলাক আহিছে যাৰ ফলত চৰাই চিৰিকটিবিলাকৰ কাৰণে বহুত সমস্যা হৈ পৰিছে থকাত তাৰ বাহিৰেও প্ৰযুক্তিবিজ্ঞান ইমানেই আগুৱাই গৈছে ইমানেই যে গছ গছনি কাটি কৰি গোটেই মানুহবোৰ য'তে ত'তে ঘৰ বনাই কৰি তাতে জীৱ জন্তুবিলাক থকাত অসুবিধা কৰি পেলাইছে য'তে ত'তে থকা অসুবিধা কৰি পেলাইছে গতিকে প্ৰযুক্তিবিজ্ঞানে কিছুমান সুবিধা আনি দিছে আৰু কিছুমান অসুবিধাও আনি দিছে

মই চাইকেল লৈ এঠাইৰ পৰা আন ঠাইলৈ গৈছিলোঁ মানে মোৰ নিজৰ কৰ্মস্থানলৈ গৈছিলোঁ কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া মোৰ ঘৰৰ স্কুটি আছে স্কুটিত মই যাওঁ অহা যোৱা কৰোঁ কিছুমান ক্ষেত্ৰত মোক সহায়ো কৰিছে সহায় নকৰা নহয় গতিকে তেনেকৈ মোক কিছুমান মানে সুবিধা দিছে আৰু কিছুমান অসুবিধা এইটো কাৰণে দিছে যিমানে প্ৰযুক্তিবিদ্যা বাঢ়িছে সিমানেই মানুহবিলাকক এলেহুৱা কৰি পেলাইছে যিবিলাক কৰ্মস্থানবিলাক এলেহুৱা কৰি পেলাইছে আগতে য'ত আমি আগতে মানুহবিলাকে কাপোৰ ধুইছিলে বহুত টাইম ধৰি কাপোৰ ধুলে মানুহৰ এটা এক্সচাৰচাইজ হয় এটা এটা শাৰীৰিক বা মানে এটা মানে শাৰীৰিকভাৱে সুস্বাস্থ্যৰ বাবে ভাল এক্সোৱেলী এটা মানে মানে শৰীৰ চৰ্চা হয় কিন্তু আজিকালি নহয় আজিকালি ৱাচিং মেচিন আহি গৈছে গতিকে মানুহবিলাক লাহে লাহে প্ৰযুক্তিবিজ্ঞানৰ লগতে যিমানেই উন্নত হৈছে সিমান মানুহবিলাক এলেহুৱা হৈ আহিছে তাৰফলত নিজৰ মানুহবিলাকৰ আয়ুসবিলাকো কমি আহিছে তাৰফলত গতিকে সুবিধা আৰু অসুবিধা দুয়োটাই আছে আচলতে দোষটো প্ৰযুক্তিবিদ্যাৰ গাত নহয় দোষটো মানুহৰ মানসিকৰ গাত দোষ মানুহে তাক বেছিকৈ সুখ মানে সুবিধা ল'বলৈ চাইছে সেইটোকাৰণে আমি তাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰিছোঁ